কৃষকসকলে জীৱ জন্তু মলমূত্র খেতিত ব্যৱহাৰ কৰে যেনেকৈ আমি কৰোঁ ফাৰ্ষ্ট হ'ল আপোনাৰ গৰু গোবৰ গোবৰৰ পৰা ধৰক

পচন্দৰমতে সাৰ ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ কঠিয়াত দিব পাৰোঁ কঠিয়াৰ প্ৰথম ধান সিঁচাৰ আগত ভাল দুই দুই তিনি চাৰিবাৰ পাছত তাত ব্যৱহাৰ কৰা কৰিব পৰা যায় ছেকেণ্ড হ'ল আমি ধৰক ঘৰতে জিকা চিকা কৰিলোঁ তাত অলপ দি মেলি শুকান গোবৰ ব্যৱহাৰ কৰিলে বেছি ভাল হয় তাৰ নেক্সট আহিলে আপুনি অকল গৰু বুলিয়েই নহয় ছাগলী হওক ছাগলী গোবৰটো বহুত ভাল কাম ভাল কামত দিয়েহি তাৰ আপুনি যিকোনো বস্তুত দিব পাৰে যেনেকৈ তামোল গছৰ গুৰিত বা যি গছে হওক বা আপোনাৰ জিকা হওক ভোল হওক কেৰেলা হওক তেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় তিতা তাত ভাল হয় আৰু অতি হয় তাৰ বাবে বহুত ঠিকে হয় নেক্সট আহিলে আপোনাৰ আমাৰ ঘৰতে ফিছাৰী এটা আছে ফিছাৰীটোত আমি মাছ পোহোঁ তাৰ ওপৰত আপোনাৰ এটা চাংঘৰ আছে তাত আমি লোকেল কুকুৰা বা ব্ৰইলাৰ তেনেকৈ আদি পোহোঁ লগতে আপোনাৰ গাহৰি ফাৰ্ম এখনো আছে গাহৰি ফাৰ্মখন আমি ধৰক তাক দানা যোনখিনি দিয়া হয় গাহৰি দানা দিয়াৰ পাছত যোনটো থাকি যায় মল মূত্ৰবোৰে হওক সেইবোৰ আমি মটৰেদি পানী মাৰি ধুনীয়াকৈ চাফ চিকুণ কৰি পুখুৰীত পেলাই দিয়া হয় তাৰপাছত মাছটো ডাঙৰ হয় তেনেকৈ কুকুৰা আৰু হাঁহ হওক বা আপুনি ব্ৰইলাৰ হওক তেনেকৈ ব্যৱহাৰ কৰিবলৈ ধুনীয়া হয় তাত মাছো ডাঙৰ হয় আৰু আপোনাৰ ধৰক ব্ৰইলাৰ মুৰ্গী চুৰ্গী ফাৰ্মখনো দেখিবলৈ সুন্দৰ হৈ থাকে তাৰ বাবে অতি উত্তাপ্ত